অসমীয়া সংস্কৃতিত মহিলাৰ ঋতুস্ৰাৱৰ সৈতে বিভিন্ন লোক বিশ্বাস জড়িত হৈ আছে বিশেষকৈ মহিলাৰ ঋতুস্ৰাৱক অসমীয়া সংস্কৃতিত অশুচি বা চুৱা হিচাপে গণ্য কৰা হয় এই মহিলাৰ ঋতুস্ৰাৱৰ সাতটা দিনলৈকে এগৰাকী মহিলাই এটা ঘৰৰ দৈনিক যিবোৰ জীৱন যাপন প্ৰণালী সেই প্ৰণালীৰ পৰা আঁতৰি থাকে বিশেষকৈ ৰন্ধা বঢ়া ইটো সিটো মানুহক চোৱা বা একেলগে থকা এইবিলাকৰ পৰা আঁতৰি থকা দেখা যায় তেওঁলোকৰ ঘৰৰ এচুকে আছুতীয়াকৈ এখন বিচনা বা আছুতীয়াকৈ এটা নিৰ্দিষ্ট ঠাই দিয়া হয় য'ত সেই মহিলাগৰাকীৰ ঋতুস্ৰাৱৰ সাতটা দিন তাত থাকে সাত দিনকৈ অসমীয়া মহিলাই ঋতুস্ৰাৱৰ সময়ত একাষৰীয়াকৈ থাকে কাৰণ ইয়াৰ লগত জড়িত বহুতো লোকবিশ্বাস আছে যেনেকৈ তেওঁ যদি ৰন্ধা বঢ়াৰ বস্তুখিনিৰ লগত জড়িত হৈ পৰে সেই ৰন্ধা বঢ়া বস্তুখিনিও চুৱা হৈ পৰে ধৰ্মীয় ঘৰ গোসাঁই ঘৰ নামঘৰ আদিলৈ অশুচি বা ঋতুস্ৰাৱৰ সময়ত মহিলাসকল যাব নোৱাৰে তাৰ পিছত তেওঁলোকে প্ৰায় তিনিদিনলৈ সকলোৰে পৰা আঁতৰি থাকে তিনিদিনৰ পিছত তেওঁলোকে গা পা ধোৱাৰ পিছত তেওঁলোকে থ থকা ঠাইকণ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ পিছত বাহিৰা যিবোৰ অন্যান্য চকী টেবুল মেচ ইত্যাদি চুব পাৰে মহিলাসকলৰ মাজত সেই ঋতুস্ৰাৱৰ সময়ত সজাগতা দেখা যায় তেওঁলোকে দৈনিক পুৱাই উঠি গা পা ধোৱে তেওঁলোকে আগদিনা পিন্ধা কাপোৰ পিছদিনা পৰিধান নকৰে সেইখিনি ধুই মেলি পৰিষ্কাৰ কৰে তেনেকৈ গোটেই সাতটা দিনেই তেওঁলোকে নিকা হৈ থকা দেখিবলৈ পোৱা যায় আৰু সেই বস্তুখিনিকো তেওঁলোকে অন্যান্য মানুহৰ পৰা আঁতৰাই ৰাখে আৰু সাতদিনৰ দিনা তেওঁলোকে ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যিকণ ঠাইত শুইছিল সেই ঠাইকণ মুচি কাচি যিখন বিচনাত তেওঁ শুইছিল সেই বিচনাখনৰ সকলো আচবাব তিয়াই ধুই চফা কৰি মূৰ গা ধুই আগৰ দৰে সকলো বস্তু চুব পাৰে বা ৰন্ধন গ্ৰহ গৃহত সোমাব পাৰে বা তেওঁ দিয়া বস্তু অন্য এজনে খাই কিন্তু এই সাতটা দিনত সাত দিনীয়াকৈ পালন কৰা এই ঋতুস্ৰাৱৰ সময়ছোৱাত তেওঁলোকে চোৱা বস্তুখিনি তেওঁ বয়োজ্যেষ্ঠ মানুহসকলে নাখাই সাতদিন ধৰি তেওঁলোকে এই বস্তুখিনি নাখায় সাতদিনৰ পিছতহে তেওঁলোকে যচা যিকোনো খাদ্য বা বস্তু বয়োজ্যেষ্ঠ লোকসকলে গ্ৰহণ কৰে আৰু এই দিনগিটা মহিলাসকলে ঘৰতে থাকি অকণমান ৰেষ্টো লয় আৰু অন্য়ান্য ফুৰা চকা বাহিৰলৈ যোৱা এইসমূহৰ পৰা বিৰত থাকে